মই যোগাসন এইটো মই যোগাসন মই দুই তিনি বছৰৰপৰা কৰি আছোঁ যোগাসন মই মোৰ আগতে বহুত বিষ আছিল তিনি বছৰৰপৰা মই আগতে মই হাতৰ বিষৰ কাৰণে মই কাম কৰবাপাৰা নাই হাতৰ বিষ আছিল মোৰ বহুত কষ্ট পাইছিলোঁ বহুত ডাক্তৰৰ তাত দেখালোঁ বিষ নকমে নকমে তাৰপাছত মই এই এই যোগাসনত এই আমাৰ ইয়াতে গোৱলপাৰা জিলাত এই বিহু ফিল্ডত আমাৰ বাইদেউ এই যোগাসন ৰামদেৱজীৰ এই যোগাসন শিকায় তাতে মই আহিছোঁ তাতে বহুত যোগাসন কৰি মই বহুত ভাল পাইছোঁ মোৰে এই যোগাসন কৰি মোৰ হাত হাতৰ বিষ হাতৰ বিষ গোটেই বিষ বিষ বিষবিলাক আৰম আৰাম পাইছোঁ আমি আৰু মোৰ এই এই যোগাসন কৰাতে মোৰ মেইন্সৰ প্ৰব্লেম আছিল এইবিলাক মই ভাল পাইছোঁ মোৰ এতিয়া মেইন্সখিনি ক্লিয়াৰ হয় প্ৰত্যেক মাহতেই হৈ থাকে আগতে প্ৰব্লেম আছিল মোৰ তাৰপিছত মোৰ টোপনিও ভালকৈ হয় এতিয়া এতিয়া ঘৰৰ কাম চাম কৰবা পাৰোঁ আগতে আঁঠুৰ বিষৰ কাৰণে বহিব পাৰা নাই কমৰৰ বিষ আছিল এই যোগাসন কৰি মই বহুত মানে আৰাম পাইছোঁ পৰিৱৰ্তন হৈছে মোৰ এইখিনি তাৰপাছত মোৰ তাৰপাছত মোৰ যোগাসন আমাৰ ইয়াতে এই গোৱালপাৰা বিহু ফিল্ডত আমাৰ ৰাতিপুৱা এই যোগাসন কৰে পাঁচটামান পাঁচটাৰপৰা ছয়টালৈকে ৰাতিপুৱা যোগাসন কৰে তাতে আহোঁ আমি তাতে আহি আমি যোগাসন কৰোঁ জল্দি আহি তাতে কৰোঁ ব্যায়াম চায়াম কৰোঁ অনুলম্ব বিলম্ব এইবিলাক কৰোঁ ঘৰতেও কৰোঁতে আবেলি ঘৰতেও কৰোঁ বা যদি আহিবা নোৰোঁ বৰষুণৰ কাৰণ এই কাৰণে তেতিয়া এইখিনি আমি ঘৰতে আমি কৰি থাকোঁ ঘৰতেই প্ৰেক্টিচ কৰি থাকোঁ ৰ'জ মই কৰি থাকোঁ ঘৰত কামখিনি কৰোঁ তাও এইখিনি এইখিনি কাম এইগিলা এইবিলাক কৰি থাকোঁ যোগাসন কৰি বহুত মই আৰাম পাইছোঁ আৰু তাৰ পাছত মই যোগাৰ যোগসন কৰি আমাৰ এই পেটৰো প্ৰব্লেমবিলাকো ভাল হৈছে এই এই মানে এই আমি যোগাসন কৰি আমাৰ এই জইণ্ট জইণ্টবিলাকবিলাক ই হৈছে ঠিক হৈছে এইবিলাক বিষবিলাক গেইছে কম হৈছে ভাল পাইছোঁ এইবিলাক আৰু যোগাসন কৰোঁতে আমাৰ কৰি আমি আমাৰ এইখিনি যোগাসন কৰি মানে খাৱা খাদ্যবিলাক আমাৰো ই হৈছে টোপনি আহে ভালকৈ আগতে টোপনি নাছিল আমাৰ টোপনি নাহে ৰাতি ঘোমালে এতিয়া ভাল যোগাসন ভালকৈ কৰাতে আমাৰ ঘুমো আহে ৰাতি টোপনি আহে সেনকা পেটৰ প্ৰব্লেমো ঠিক হৈছে বিষবিলাকো ই হৈছে তাৰপাছত আৰু বিষবিলাক কমিছে আৰু এই অনুুলম্ব বিলম্ব কৰোতে আমি বহুত আৰাম পাইছোঁ এইবিলাক এইবিলাক কৰোঁতে তাৰপাছত